হেল্ল' ৰাণী মা হয়নে বাৰু অঁ অ' কেনেকুৱা অঁ তোমাৰ তাত ধান আছে বোলে এইবোৰ জহা বৰা এনেকৈ চকুৱা অঁ জলপানৰ কাৰণে কোমল চাউল ব লাগে অলপ বেছিয়ে লাগে আৰু এক কুইণ্টেল মানেই লাগিব নেকি হক এই এতিয়া ভাদমহীয়া নাম হৈ আছে যে অঁ নামত মানে খোৱাবৰ কাৰণে কোমল চাউল কিন্তু দামবোৰ কেনেকুৱা বাৰু চ চকুৱা চকুৱা চকুৱা কুইণ্টেল অঁ কম নহ'ব অঁ তেনেহ'লে অলপ চাবা আৰু এই ছহেজাৰ হ'লে

আৰু বৰা আছে নাই বৰা কুইণ্টেল কেনেকুৱা হ'ব বা এই যোৱা বছৰৰহে ধানবোৰ হয় নহয় কুৱালিটিবোৰ ভালনে কেনেকুৱা আকৌ মিস্ক হ'লে মানে বৰা পিঠাও নহ'ব জহা হেৰিও নহ'ব অঁ তেনেহ'লে দাম দৰটো অকণমান চাবা আৰু আকৌ কলা বৰাটো আছে নেকি বাৰু কলা বৰাৰ কেজি কেনেকুৱা বা অঁ মোক এইকেইদিনতেই লাগে অঁ যাম বাৰু অলপ দামটো কমাবা আৰু